বনদৰৱ বনদৰৱে বজাৰৰ পৰা কিনা দৰৱতকৈ কিছুমান বেমাৰ ভাল কাম কৰে বুলি মই ভাবোঁ কিয়নো আপোনাৰ কেঁচুমূৰীয়া বা পা পাথৰ হ'লে মানে কিছুমান আপোনাৰ আপোনাৰ কে কিছুমান ব বনৌষধিয়ে কাম কৰে আপোনাৰ যদি পেট পেটৰ অসুখ হয় তেতিয়া মানিমুনি ভেদাইলতা আদি আদি বনৌষধিবিলাকে কাম কৰে আপোনাৰ প্ৰেছাৰ হ'লে আপোনাৰ পেট চলিলে বা মাথা ঘূৰালে কিছুমান বনৌষধিয়ে কাম কৰা দেখা যায় ফলত তেনেকৈ বনষধিয়ে আপ আপোনাক মানুহ এজন সুস্থ কৰি তো তোলাও দেখা যায় বনৌষধিৰ ফলত মানুহৰ এটা প্ৰকৃতিক প্ৰকৃতি যিটো গোন্ধ সেইটো গোন্ধ বা প্ৰকৃতিৰ পৰা যিটো পোৱা পোৱা ঔষধ সেইটোৱে মানুহক বেমাৰ বেমাৰ ভাল কৰে বজাৰৰ দৰৱতকৈ আৰু পেট চলিলে আপুনি মানিমুনি ভেদাইলতা ইত্যাদি খায় বা টেঙামৰা আদি খায় মানুহ এজনে ভাল পোৱা দেখা যায় কাঁহ ধৰিলে ধৰি লওক আপোনাৰ মৌ জোল মৌ জোল সৰিয়ঁহৰ এইবিলাক মিক্স কৰি ৰচুন ইত্যাদি বন বনৰ পৰা ওলোৱা বা সেউজীয়া বস্তুৱে আপোনাৰ প্ৰকৃতিকে বনৌষধিবিলাকে মান মানুহ এজন সুস্থ কৰি তোলে মানুহ এজনৰ বেমাৰ ক্ষেত্ৰত প পৰিত্ৰাণ পাব পৰা দেখা যায় পোৱা দেখা যায় আৰু বনদৰৱে বজাৰৰ দৰৱতকৈ বহুতখিনি বহুতখিনি আপোনাৰ স্বাস্থ্য পক্ষেও ব বহুতো ক্ষেত্ৰত আপোনাক সহায় কৰে বজাৰৰ দৰৱে আপোনাৰ বেমাৰটো ভা ভাল ভাল কৰা কৰিব পৰা দেখা নাযায় বা ভাল নকৰেও পইচাটোহে এনেই পইচাটোহে বিশেষকৈ খৰচ হোৱা দেখা যায় বনদৰৱ এটা খালে কিন্তু যিকোনো বেমাৰ এটা পতক সম্পূৰ্ণকৈ ঠিক হৈ যোৱা দেখা যায় ধৰি লওক আপোনাৰ কেঁচুমূৰীয়া আদি কেঁচুমৰীয়া পেট চলা মূৰ কামোৰণি কাঁহ ইত্যাদিত বনদৰৱৰ বনদৰৱৰ তাৎপর্য বনদৰৱৰ গুণ গুণ অধিক আৰু বনদৰৱে বহুত বেমাৰ ভাল কৰা দেখা যায় এই ক্ষেত্ৰত বনদৰৱ কিছুমান বনদৰৱে মানুহ মানুহক কিছুমান বনদৰৱ খায়ে মানুহে চিকিৎসালয় নোযোৱা নোযোৱাকৈ যিকোনো বহুত ডাঙৰ ডাঙৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আৰু আপোনাৰ কেতিয়াবা হাঁড় হাঁড় ভাঙিলে বা ঘপকৈ হাঁড় ভাঙিলে ওচৰত চিকিৎসা নাথাকিলে বা বজাৰৰ ঔষধ নোলোৱাকৈ বনদৰৱে হাঁড়ো জোৰা জোৰা দিয়া দে দেখা গৈছে আৰু বৰ্তমানে যো যোৰা দিয়া জোৰা দিয়া দেখিছোঁ আমাৰ ওচৰতে ইয়াতে গাঁও এখনত মাটি খোলা বুলি কয় তাত হাঁড় বা ভৰি বা হাত এখন ভাঙিলে তাত মানুহবিলাকে লৈ যোৱা দেখা যায় আৰু বনদৰৱ তাত বনদৰৱ লগাই ধুনীয়াকৈ মানুহজনক বান্ধি দিয়ে বান্ধি দি পিনে আৰু বান্ধি দি পিনে কেইদিনমান দুপালি বা তিনিপালি পালি চিষ্টেমত দিয়া হয় পালি চিষ্টেমত লৈ লৈ লৈ তেখেতক হাঁড় জোৰা হোৱা দেখা যায় আৰু জ তাৰ ফলত মানুহজন আকৌ পুনৰ হাতখন হাতখন মানুহজনে ঘূৰাই পায় আৰু হাতখন আগৰ হাতৰ নিচিনা পূৰা অহা দেখা যায় বনৌষধিৰ ফলতে এইটো কাম সম্পূৰ্ণ হৈছে